অ ৰুণু গগৈ হয়নে অ মই গুৱাহাটী ইউনিভাৰচিটি ডা ডাউন টাউন ইউনিভাৰচিটিৰ পৰা অ কালচাৰ ডিপাৰ্টমেণ্টৰ এগৰাকী লাষ্ট চেমত পঢ়ি থকা এগৰাকী ছাত্ৰীয়ে আপোনাৰ পৰা বৈষ্ণৱ ধৰ্মৰ ওপৰত মই কিছু ৰিচাৰ্চ কৰিছোঁ আপোনাৰ পৰা জানিব বিচাৰিছোঁ বৈষ্ণৱ ধৰ্ম কেনেকৈ অ সৃষ্টি হৈছিল মাজুলীৰ বিষয়ে আপোনাক মই অকণমান আপুনি ক'ব পাৰিবনে

ঠিক আছে বাইদেউ আপোনাৰ পৰা আমি বহুত কথা জানিব পাৰিলোঁ আৰু যদি পিছত ৰিচাৰ্চ ক্ষেত্ৰত যদি আমি যোৱা হয় তেতিয়া আপোনাক আমি নিশ্চয় তাত লগ পাম ঠিক আছে ধন্যবাদ